অ হেল্ল' অ বিহু মানে তিনিবিধ কাতি বিহু মাঘৰ বিহু ব'হাগ বিহু কাতি বিহুত আপোনাৰ তুলসী ৰুৱা হয় ব'হাগ বিহুত আপোনাৰ গৰুক গা ধোওৱা হয় মাঘৰ বিহুত মেজি জ্বলোৱা হয় বিহুত বিহুত আহিব আপুনি বিহুত বিহুত আহিব তেতিয়া আপোনাক গোটেইখিনি মই দেখুৱাই দিম দেই অ ঠিক আছে ধন্যবাদ আজিলৈ ৰাখিছোঁ অ ঠিক আছে অ হ'ব বাৰু ৰাখিছোঁ